হেলৌ বাইদেউ অঁ মই জীণ্টিৰ মাকে কৈছিলোঁ অঁ তাই ক্লাছত গৈ আছে ডেন্সৰ কিন্তু তাইৰ হেৰি প্ৰেক্টিছটো ঘৰতে তাইৰ ইমপ্ৰুভটো কেনেকুৱা ক্লাছত পাৰিছেনে ভালদৰে

অঁ হয় নেকি সেইটো বাৰু হয় ঘৰতো ভায়েকৰ লগত খুব যুদ্ধ বিগ্ৰহ কৰি থাকে সেইটো আমি অলপমান ভাবিছোঁ কেনেকেনো এইটো হেৰি কৰিব পাৰি সেই কাৰণে ডেন্সত দিলো ভাবিলো যে ডেন্স চেন্সত বিজি থাকিলে কিজানি অলপমান সেইয়ে হয় মানে মনটো অলপমান স্থিৰতা আহে

সেইটো হয় সেইটো আমাৰ ঘৰতো হয় বস্তুটো কিন্তু এইটো কেনেকৈ কি আপোনালোকৰ কিবা আছে নেকি মানে তাইক মানে স্থিৰ কৰাৰ কাৰণে অঁ সেইটোৱে আমাৰ মানে দুয়োৰে সেইটোৱে চিন্তা লাগি থাকে কিয় ইমান চঞ্চল এতিয়া বাৰু আছে দিয়কচোন এতিয়া মানে অলপ সৰু হৈ আছে কথা নাই কিন্তু অলপ ডাঙৰ হ'লেতো প্ৰব্লেম হ'ব তেনেকৈ থাকিলে না হয়ে বয়সৰ লগে লগে গমো নাপাওঁ সেইটো হয় অঁ কিছুমানে কয় আৰ্টত দিলে বোলে মনটো ঠিক হয় এতিয়া ভাবিছোঁ আৰ্টতো দিওঁ নেকি অঁ

হয় হয় হয় অঁ দিয়ক হ'ব দিয়ক অঁ অঁ